আমাৰ সংস্কৃতিত বিয়া দুই ধৰণৰ পাতে এখন ডাঙৰ বিয়া এখন সৰু বিয়া ছোৱালীজনী বিয়া হোৱাৰ লগে লগে আমি আইসকলক মাতি ছোৱালীজনা চুকত ভৰাম চুকত ভৰোৱাৰ আগত হাতত এটা তামোল আৰু চুৰি কটাৰী এখন দি তাৰপৰা উৰুলি হেৰি কৰি পেনি আৰু তলত শুবলে খেৰ তুলি পাৰি দিয়ে তাত শোৱাৰ পাছত তাইক কেঁচা বস্তু খাবলৈ দিয়ে দুদিনৰ পৰা চাৰিদিনৰ দিনা উলিয়াই আহি আইসকলে প্ৰসাদ দিয়ে খাবলে তাৰপৰা গা ধুৱাই গা ছা ধুৱাই আহি পিঠাগুৰি বুট মগু খাবলৈ দিয়ে আৰু মিঠাই চিঠাই খোৱাই খোৱাৰ পাছত আইসকল ঘৰলৈ যায় তাৰপৰা এজনী ছোৱালী আহি ছোৱালীজনীক ভাত অকণমান বনাই চাৰিজনী ছোৱালীয়ে ভাত খায় তাৰপৰা বইল ভাত দিয়ে অঁ তাত আলু দিয়ে মগু দিয়ে তাৰ পৰা যি যেনেকে পাৰে খায় আৰু সেই সাঁজটো তাৰপৰা সাত দিনত আঠ দিনত আৰু বিয়াখন উঠাই গৃহস্থ ঘৰ যেনেকুৱা অনুমতি সেইমতে জলপান দিয়াই জলপান দিয়ে ভাত দিয়াই ভাত দিয়ে সেইমতে অঁ বিয়া দিনা সাতদিনৰ দিনা যিদিনা সাতদিনত বিয়া তোলে সেইদিনাই গা চা ধুৱাই আইসকলে বিয়াখন উঠায় তাৰ পৰা বেৰ তলত গা ধুৱায়

অঁ ডাঙৰ বিয়াখন ডাঙৰ বিয়াখন দৰা ছোৱালীয়ে পছন্দ হোৱা পাছত ছোৱালীজনী গা ধুৱাই মাহ হালধি তাৰ পৰা দৰা অহা পাছত উলিয়াই দিয়া যি ক'লো ক'লো আৰু